ধৰক এতিয়া আমি এজেগা গৈছোঁ ফুৰিবলৈ গৈছোঁ বা ক'ৰবাত আমি এজেগালৈ যাম গ'লে আমি ধৰক এতিয়া প্ৰথমতে টিকেট কৰিব লাগে এতিয়া ধৰক ট্ৰেইনৰ টিকেট কৰিব লাগে ট্ৰেইনৰ টিকেটটো আপুনি ধৰক আমি আগতে কৰোঁ আগতে কৰি মেলি অকলেতো যাবলৈতো অকণ অসুবিধা হয় আগতে কৰি মেলি টিকেটটো কৰি লওঁ কৰি মেলি লগৰ এজন বা কাৰোবাৰ এজন আমি প্লেনিং কৰি মেলি লগৰজনক দুজন হ'লে ভাল হয় দুই চাৰিজন যিমানেই হওক আমি লগৰ তেনেকৈও যাওঁ আৰু ট্ৰেইনত গ'লে আৰু ধৰক এতিয়া ট্ৰেইনত গ'লেতো তেনেকৈতো নহ'ব ন আজিকালিতো চুৰ হওক বা ডকাইত হওক তেনেকুৱাতো বহুত বেছি সেইটো কাৰণে অকণমান নিজে অকণ ছেফটি হৈ থাকিব লাগে ভিৰতো থাকিব সঘনে আমি ধৰক সিজনে ইজনৰ সিজনৰ বস্তু চাওঁ ইজনে শুলে মই আমি এজনে ৰখি দিওঁ ইজনে মই শুলে সিজনে ৰখি দিয়ে সিজন তেনেকৈয়ে ইজনে যদি ক'ৰবাত বাথৰুম যায় তেওঁ মোক ছাপৰ্ট কৰে ইজনে সিজনক কৰোঁ সিজনো ৰখি দিয়ে মোক আৰু ধৰক এতিয়া আমি গ'লোঁ গৈ আমি এতিয়া ক'ত থাকিব লাগিব ধৰক ক'লৈ গৈছোঁ আমি জেগাবিলাক অলপ চাওঁ ক'ত থাকিম কি কৰিম জেগাবোৰ আপোনাৰ ভালকৈ আমি আগতে চাই কৰি পঢ়ি কৰি লওঁ পঢ়ি কৰি মেলি তাত বস্তুবোৰ কেনেকুৱা আছে ভালেই আছেনে বেয়াই আছে ছেফটি হয়নে নহয় আজিকালি ধৰক ডকাইত হয় চুৰ হয় কিবা হয় সেইবিলাকৰ কাৰণে অকণ আপুনি ভালকৈ থাকিবলগীয়া হয় সেইটো কাৰণে আমি সজাগতা হৈ যাব লাগে গৈ পিনি আপোনাৰ ধৰক ক'ৰবাত ধৰক মোবাইলে চুৰ কৰি লৈ যায় ধৰক কাৰোবাৰপৰা কাৰোবাক ডকাইত কৰি পিনি আপোনাৰ ধৰক কাৰোবাক চুৰিয়ে দেখুৱাই বস্তু দে পাৰ্চটোকে লৈ যায় সেইটো কাৰণে আমি অলপ ছেফটি হৈ যাওঁ আমাৰ দুজন চাৰিজন হ'লে ভাল হয় অকলে অকণ অসুবিধা হয় আজিকালি ধৰক বাহিৰা বা মানুহ গৈছে ক'ৰবাত বাহিৰত গৈছে বাহিৰৰপৰা ঘূৰি অহা নাই মানুহ তেনেকৈ ক'ৰবাত ডকাইত হৈ গৈছে তেওঁ আহিব পৰা নাই হেৰাই গৈছে অসুবিধা হয় সেইটো কাৰণে আমি চেফটিত যাবলগীয়া হয় আৰু যোনটোকোৰা জেগালৈ যাম তালৈকে গৈ নোপোৱালৈকে আমি অলপ ছেফটিত ক'ত থাকিবলগীয়া ক'ৰবাত ৰখিবলগীয়া হ'লেও আমি ভালকৈ চাই চিতি ধৰক আমি পঢ়ি কৰি ভালকৈ কেনেকুৱা আছে জেগাবিলাক তাত থাকিব পৰা হয় নহয় বস্তুবিলাক সুবিধা আছেনে নে নাই কিবা অসুবিধা হ'ব নেকি আমি সেইবিলাক চাই কৰি লৈ মেলিহে আমি তেনেকৈ যাবলগীয়া হয় আৰু জেগা নোপোৱালৈকৈ আমি অলপ চিন্তা হৈ থাকে আপোনাৰ ধৰক ক'ৰবাত কিবা হ'বই নেকি তেনেকুৱা লেখীয়া ভয় ভাৱ এটা হৈ থাকে আজিকালি দেশ দুনিয়া এনেও ভাল নহয় সেইকাৰণে অকণ অসুবিধা হয় তেনেকুৱা কৰি মেলি আমি আৰু লগৰ লগত ধৰক ইটোৱে সিটোক ইজনক চেফটি হয় ইজনেও সিজনক চাব লাগে তেনেকুৱা হৈ মেলি ছেফটি হৈ আমি যাবলগীয়া হয়